মোৰ অঞ্চলত তেনেকে নদী বা হৰত হ্ৰদ নাই কিন্তু নদী আছে এনেকে চেঁচানৈ আৰু আঠ কিলোমিটাৰ মানৰ আঁতৰতে আছে ব্ৰহ্মপুত্ৰ নদী

এনেকে বিশেষ মেইনটেইনেন্সটো কোনো কোনো ধৰণে কৰা নকৰে পৰ্যটকসকলে এই মাছ মাৰিবলৈ আহে বৰশী লৈ আনে ধৰক আৰু মাছো ধৰে যায় আৰু তেনেকে ডাঙৰ ডাঙৰ মাছ বৰশী মাৰি লৈ যায় তেনেকে ধৰক বৰশীয়ে বিশেষকে মাৰে আৰু এইটো কেনেকে মাছ ধৰাত কোনো মানে হেৰি একো নাই আমিও যাওঁ মাছ চাছ ধৰিবলৈ বহুত দূৰ দূৰলৈ যাও মাছ ধৰিবলে আৰু মাছ ধৰাটো এনেই এটা ফূৰ্তি লাগে আৰু

হৈছে আৰু

এইবিলাক মাৰি থৈ যায় এটা তাৰ পিছত আকৌ ধান খেতি আকৌ হেৰি কৰিবলগীয়া হয় কৰিবলগীয়া হয় তেনেকে

ধান হেৰি হোৱা নাই

এইবাৰ তেনেকে নাই আৰু আমাৰ

সেয়াই আৰু